অসমীয়া সংস্কৃতিত মূল যিটো আমাৰ জীৱিকা আছিল সেইটো আছিল কৃষি কিন্তু এতিয়া মানে কি হৈছে লাহে লাহে মানুহবিলাক কৃষিৰপৰা সম্পূৰ্ণৰূপে আঁতৰি আহিছে এতিয়া কিছুসংখ্যক লোকে বহুত কমসংখ্যক লোকেহে কৃষিৰ ক্ষেত্ৰখনৰ লগত জড়িত ইয়াৰ বিভিন্ন কাৰণ আছে কাৰণ আমি সকলোৱে ধৰি লওক বিদ্যালয়লৈ গ'লোঁ আৰু তাতে কৃষি সম্বন্ধীয় কোনো ধৰণৰ জ্ঞান দিয়া নহয় বিদ্যালয়ত কাৰণ বিদ্যালয়ত আপোনাৰ ছাইন্স আৰ্টছ এনেকুৱা ধৰণৰ বস্তুবিলাকহে শিকে শিকায় কিন্তু প্ৰেক্টিকেলী কেনেকৈ খেতি কৰে কি কৰে এইবিলাকৰ কোনো ধৰণৰ জ্ঞান দিয়া নহয় গতিকে কৃষি খণ্ডৰপৰা অসমীয়া মানুহখিনি যথেষ্টখিনিয়ে আঁতৰি আহিছে বৰ্তমান কিন্তু আমাৰ কৃষিটো আমাৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা দিশ আছিল ইয়াক আমাৰ গানত হওক নাইবা আমাৰ বিহুত হওক যথেষ্ট পৰিমাণে ৰিপ্ৰেজেণ্ট কৰা হৈছিল এতিয়া লাহে লাহে আকৌ মানে ডেকা লোকসকলে নতুন চামে পুনৰ কৃষিলৈ উভতিছে যদিও সকলোৱে ধানৰ খেতি নকৰে তেতিয়া মানে বেলেগ ধৰণৰ কৃষি যেনে কুকুৰা হাঁহ কুকুৰা তাৰপিছত মাছ গাহৰি এনেকুৱা ধৰণৰ মানে জন্তু পালনৰ যিটো কৃষি সেইটোৰ প্ৰতি বিভিন্ন মানে লোক এতিয়া আকৰ্ষিত হৈছে আকৌ আৰু সেইটো এটা ভাল দিশ বুলি মই ভাবোঁ আৰু লাহে লাহে মানুহবিলাক পুনৰ উভতিব ধৰিছে সকলোৱে এতিয়া চাকৰীমুখী হৈ থকা নাই কিন্তু এতিয়াও যথেষ্টখিনি লোক কিন্তু কৃষিৰপৰা এতিয়াও আঁতৰতে আছে